মোৰ প্ৰিয় দৌৰ সম্পৰ্কীয় গেজেট হ'ল মোৰ জোতাযোৰ মই ৰা দৌৰিবলৈ ব্যৱহাৰ কৰা মোৰ ড্ৰেজযোৰ মোৰ পানী বটল আৰু মই এযোৰ নি গাৰ্ড ব্যৱহাৰ কৰোঁ সেইযোৰ এতিয়া ইয়াৰ দৌৰ সম্পৰ্কীয় গেজেটৰ ভিতৰত মোৰ যিযোৰ ৰানিং শ্বুজ বা দৌৰা জোতাযোৰ সেইযোৰে মোক মোৰ শৰীৰ মাংসপেশীৰ বিষ নোহোৱাৰ পৰা ৰক্ষা কৰে এই ৰানিং শ্বুযোৰ মই ব্যৱহাৰ কৰাৰ পৰা মোৰ ভৰিৰ বিষ নোহোৱা হৈছে তাৰ উপৰিও মোৰ দৌৰাৰ দূৰত্ব বৃদ্ধি কৰিবলৈ সক্ষম হৈছে এই জ জোতাযোৰ পিন্ধিলে মোৰ মাংসপেশী দুৰ্বলতা কম হয় আৰু মাংসপেশীৰ বিষ অনুভৱ নহয় তাৰ ফলত মই বে বেছি দূৰ দৌৰিবলৈ সক্ষম হওঁ দ্বিতীয়তে হ'ল মোৰ দূৰ কাৰণে মই ব্যৱহাৰ কৰা যিযোৰ ড্ৰেছ এই ড্ৰেছযোৰৰ মোৰ এটা পেন্ট আৰু এটা স্পৰ্টিন থাকে এই স্প পেণ্ট আৰু স্পৰ্টিনটো নৰ্মেলি মই ইউজ কৰা ড্ৰেছযোৰ দৰে নহয় ইয়াক ৰানিং কৰিবলৈ সম্পূৰ্ণ উপযোগীকৈ বনোৱা হৈছে আৰু সেইযোৰে মোৰ ৰানিং কৰাত বেছি সহায় কৰে এই পেণ্ট আৰু মোৰ স্পৰ্টিংটোৱে মোৰ শৰীৰৰ চাইজ অনুসৰি মই কিনা হৈছিল আৰু তাৰ ফলত মোৰ শৰীৰটোৱে বেছি কমফৰ্ট হয় আৰু সেই কমফৰ্টমতেই মই বেছি দূৰ ৰানিং কৰিব পাৰোঁ তিনি নম্বৰতে হ'ল মোৰ পানী বটলটো মই সদায় ৰানিং কৰাৰ আগত পানী খাই লওঁ আৰু এই পা পানী খোৱাৰ ফলত মোৰ দৌৰি থাকোঁতে ডিহাইড্ৰেট নহয় আৰু ডিহাইড্ৰেট নোহোৱাৰ কাৰণে মোৰ মোৰ ঘূৰণি বা মোৰ শৰীৰ দুৰ্বলতা এনেকুৱাবোৰৰ অসুবিধা মই নেদেখোঁ তাৰ উপৰিও মই দৌৰতে যথেষ্ট ঘামোঁ আৰু ঘামৰ ফলত সেই মোৰ শৰীৰৰ ভিতৰৰ অতিৰিক্ত পানী শৰীৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহে আৰু এই ওলাই অহাৰ ফলত মোৰ শৰীৰৰ ভিতৰত পানীৰ নাটনি হয় সেই নাটনি দৌৰি থাকোঁতে কম কৰে মোৰ পানী বটলটোত থকা পানী আৰু এই মই যি পানী খাওঁ সেই পানীৰ ফলত মোৰ শৰীৰত যি পানীৰ নাটনি হয় সেই নাটনি নাইকিয়া হয় আৰু তাৰ ফলত মোৰ শৰীৰ দুৰ্বলতা নহয় চাৰি নম্বৰতে হ'ল মই ব্যৱহাৰ কৰা নি গাৰ্ডযোৰ এই নি গাৰ্ডযোৰে মই যিহেতু ৰাতিপুৱা মই ৰাস্তাত দৌৰোঁ ৰাস্তাটো পকী সেই পকী ৰাস্তাত মোৰ নিটোত যথেষ্ট চাপ পৰে আৰু এই চাপ পৰাৰ এই নি গাৰ্ডযোৰে মোৰ সেই চাপ নাইকিয়া কৰে যেতিয়া মই এই নি গাৰ্ডযোৰ ব্যৱহাৰ নকৰিছিলোঁ তেতিয়া মই দৌৰাৰ দে সদায় দৌৰাৰ ফলত মোৰ আঁঠুত বিষৰ অনুভৱ হৈছিল কিন্তু যেতিয়াৰ পৰা মই এই নি গাৰ্ডযোৰ ব্যৱহাৰ কৰিছোঁ এই নি গাৰ্ডযোৰে মোৰ আঁঠুৰ বিষ নাইকিয়া হৈছে ইয়াৰ নি গাৰ্ডযোৰৰ এটা ভাল বৈশিষ্ট্য হৈছে যে এই নি গাৰ্ডযোৰ নি গাৰ্ডযোৰে মোৰ আঁঠুটো বহুত টাইটকৈ ধৰি থাকে তাৰ ফলত যেতিয়া মই দৌৰোঁ সেই দৌৰোঁতে মোৰ আঁঠুটোৰ আঁঠুৰ ভিতৰৰ যি হাড় হাড় হাড়ডাল লৰিবলৈ সক্ষম নহয় আৰু নলৰিলে তেতিয়া হাড়ৰ গাঁঠিৰ মাজত ক্ষয় নেযায় প্ৰথম মোৰ গেজেটো আছিলে যে মোৰ জোতাযোৰ জোতাযোৰ মেকানিকেলী ৰানিঙৰ কাৰণে ফিটকৈ বনোৱা হৈছে আৰু সেই ৰানিঙৰ ফিটকৈ বনোৱাৰ কাৰণে মোৰ দৌৰি বেছিকৈ বেছি দূৰত্ব কভাৰ কৰিবলৈ মই সক্ষম হওঁ